মোৰ এই বিষয়ত চাক্ষুষ ধাৰণা নাই যদিও শুনামতে কিছুমান ঠাইত এনে অতিথিশালা বা দৰ্শনাৰ্থীসকলৰ বাবে কিছুমান ধৰ্মশালাৰ ব্যৱস্থা আছে বুলি শুনিবলৈ পোৱা যায় আৰু সেইসমূহত তেওঁলোকে ৰাতিটো কটাব পাৰে আৰু নিৰ্দিষ্ট সময়ত কিছুমান খাদ্যৰো যোগান ধৰা হয় যিবোৰ বিনামূলীয়াভাৱে আৰু তেওঁলোকে সমূহীয়াকৈ মানে তাত মানে ৰাতিটো কটাব পাৰে তেনেকৈও শুনা পোৱা যায়